পৰ্যটনৰ ক্ষেত্ৰত ভাষা এটা বাধা হ'ব পাৰে কাৰণ আমি যদি আন এখন ঠাইলৈ যদি ফুৰিবলৈ যাওঁ য'ত নেকি আমাৰ অসমীয়া ভাষাটো কোনো বুজি নাপায় য'ত নেকি কোনোবাই হিন্দী বুজি পায় বা কোনোবাই ইংলিছ বুজি পায় বা কোনোবাই বাংলা বুজি পায় তো তো বিভিন্ন ধৰণৰ ভাষা আছে তো ঠিক তেনেদৰে বহুলোকে বিভিন্ন ভাষা বুজি নাপায় অসমীয়া ভাষাটো বুজি নাপায় তো তেনেক্ষেত্ৰত আমাৰ পৰ্যটনৰ ক্ষেত্ৰত ভাষাটো অলপ বাধা হৈছে আৰু কাৰণ যিহেতু ভাষা এটা শিকিবলৈ অলপ টাইম লাগে টাইমটো খুবেই প্ৰয়োজন কাৰণ ভাষা এটা শিকোঁ বুলি ক'লে খুব কম সময়ৰ ভিতৰতে শিকিব নোৱাৰি তো ঠিক তেনেদৰে আমি আন এখন ঠাইলৈ গ'লে যিহেতু এতিয়া হিন্দী ইংলিছ আছামিচ গোটেইকেইটা ভাষাই মই জানো তো কোনোবা ক্ষেত্ৰত হিন্দীও আমি ক'বলগা হয় অসমীয়াও ক'বলগা হয় ইংলিছো ক'বলগা হয় কিন্তু অসমীয়া ক্ষেতত অসমীয়া ভাষাৰ ক্ষেত্ৰত খুবেই এইটো বাধা আহি পৰে মোৰ আজিলৈকে তেনেকুৱা পৰিস্থিতি আহি পোৱা নাই কাৰণ মই মই বৰ্তমানলৈকে তেনেকুৱা পৰিস্থিতি পোৱা নাই কাৰণ যোনকেইখন ঠাইত মই গৈছোঁ ফুৰিবলৈ তো সেইকেইখন ঠাইত তিনিটা ভাষাই মই ইউজ কৰোঁ হিন্দী ইংলিছ বা অসমীয়া তো সেইটো ভাষালৈ এতিয়ালৈকেতো মই একো প্ৰব্লেম পোৱা নাই তো সেইটো কাৰণে যদিহে আহে তেনেকুৱা পৰিস্থিতি আহে তো তেতিয়া সেই ভাষাটো বুজিবলৈ বুজিবলৈ আৰু শিকিবলৈ মই প্ৰয়োগ কৰিম